জীনছ্ পেণ্ট এটা আনিলোঁ পিন্ধিম বুলি ভালকৈ অনলাইনত দামো যথেষ্ট আপোনাৰ বাৰ তেৰশ টকা দি কিন্তু পেনটো পিন্ধি ভাল পোৱা নাই ভবা মতে ছাইজটোও নাহিলে গতিকে এইটো অভিজ্ঞতাৰ ফালৰ পৰা মই ক'ব গ'লে জীনছ্ পেণ্ট এইটো বেয়া পেণ্ট আৰু এইটো ল'বই নালাগে মানুহে